অঁ এই টিকেট কাউণ্টাৰ নেকি বাছৰ অঁ শুনানা হেৰি গুৱাহাটী যাবলৈ ওলাইছোঁ তাৰমানে টিকেট পাম নাই

এই দিনত দিনত দিনতো চাই দিয়াচোন অঁ হেৰি আমাৰ ছা ছাব্বিছ তাৰিখে দিনৰ দিনৰ সময়টো কোৱাচোন ৰাতিপুৱা আৰু আৰু গধূলি চাৰে পাঁচত নাইট ছুপাৰত অঁ সেইটো হয় অঁ এই টিকটৰ ধৰি লওক দামটো কিমান পৰিব টিকেট মোৰ হেৰি চাৰিটা লাগিব টিকেট অঁ হয় নেকি অঁ ঠিক আছে তেনেহ'লে অঁ আপুনি এটা কাম কৰক হেৰি চাৰিটা টিকেট বুকিং কৰি দিওঁ মই হেৰি অনলাইন দি দিম পে'মেণ্ট হ'ব অঁ আপুনি হেৰি অনলাইনত হেৰিটো পঠিয়াই দিলে গুগুল পে' কৰি দিম নেকি দেই অঁ অঁ অঁ ছাব্বিছ তাৰিখে লাগিব অঁ অঁ ডে ছুপাৰ লাগিব অঁ ঠিক আছে বাৰু অঁ অঁ নামটো হেৰি মনৰা খাতুন হাঁ আজাউদ্দিন আহমেদ ৰুকছানা বেগম মুন্না খান চাৰিজন হ'ল অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ